হেল্ল' এ কি কৰিম আৰু এনেই ছোৱালী লগত ছোৱালীক অকণমান পঢ়াই আছিলোঁ তাকে অঁ তাই লগতে লাগি আছোঁ অঁ নাই যোৱাবাৰ অলপ অলপ পঢ়োৱা মন গ'লে অঁ অঁ কেতিয়াবা কেতিয়াবা চায় অঁ খোৱা বোৱা কৰিলোঁ কৰিলা তুমি বিয়ালে যাম বুলি ভাবিছোঁ আৰু তুমি যাবানে অঁ অঁ

অঁ অঁ সেয়াই মোৰো লগ নাই আকৌ হেৰি যা যায় যদি একেলগতে যাম নহ'লে কাইলৈ কেইটা বজাত যাবা অঁ দেৰিকৈ যাম ন' হাঁ অঁ অঁ তাই কিহত যাবা এতিয়া মই সেই তোমাৰ লগতে যাম আৰু লগ নাই যে সেই তোমাৰ লগতে যাম আৰু সেই স্কুটীতে যাম বুলি ভাবিছোঁ সেই তুমি মই ওলাই যাম আৰু হেৰি একেলগতে লগ হৈ যামগৈ আৰু

অঁ অঁ কেইটা বজাত বুলি ক'লা অঁ অঁ হ'ব অঁ অঁ হ'ব আকৌ চাদৰ মেখেলাকে পিন্ধিম বুলি ভাবিছোঁ তুমি কি পিন্ধিবা অঁ অঁ অঁ অঁ সেয়া এই এনে আজিকালি যে ওলাইছে যে এইবোৰ কিবা মিক্স পাট নে কি তাকে তেনেকুৱা এযোৰ পিন্ধি যাম আৰু

অঁ অঁ হ'ব তেনেহ'লে অঁ অঁ হ'ব বাৰু ময়ো ইমান নাজানো তথাপিও কৰি দিম বাৰু অকণমান অঁ অঁ হ'ব দিয়া